নৃত্যই মানুহক স্বাস্থ্যৱান হোৱাত বহু পৰিমাণে সহায় কৰে বুলি মই ভাবোঁ আৰু ইয়াৰ উপৰিও নাচি থাকোঁতে মানুহে সুখী অনুভৱ কৰে বুলিও মই ভাবোঁ ইয়াৰ মূখ্য কাৰণসমূহ হৈছে নৃত্যই মানুহক স্বাস্থ্যৱান হোৱাত সহায় কৰে হয় মানুহে যেতিয়া নৃত্য কৰে তেতিয়া নৃত্য এক আচলতে মানুহৰ এক এক্সাৰচাইজ ধৰণৰ হয় নৃত্য কৰিলে মানুহৰ মানুহে যেতিয়া নৃত্য কৰে যিয়েই নৃত্য হওক বিহু অসমৰ বিহু নৃত্য বা ভাৰতনাট্যম কথক বা যিয়ে নৃত্য হওক নৃত্য মানুহে নৃত্য কৰিলে তেওঁলোকৰ শৰীৰৰ যিবোৰ তেজ চলাচল হয় সেইবোৰ সঠিক ৰূপত হয় ইয়াৰ উপৰিও শৰীৰৰ অংগ প্ৰত্যংগবোৰৰ সতেজ হৈ থাকে আৰু নাচি থাকোঁতে মানুহে বহুত সুখ অনুভৱ কৰে কাৰণ নাচি থকাৰ সময়ত মানুহে কেৱল বাজি থকা গানটোকহে অনুসৰণ কৰে তেওঁলোকে সকলো বস্তু পাহৰি কেৱল তেওঁলোকে গানটোক মনোযোগ দি তেওঁলোকে কি নাচি আছে সেইটোত অকল ধ্যান দিয়ে গতিকে নাচি থাকোঁতে মানুহে সংসাৰৰ সকলো কথা ভাৱ পাহৰি বা সকলো দুখ বাদ দি কেৱল সেই গানটো বা কি নাচি আছে তাৰ ওপৰতেই অকল গুৰুত্ব প্ৰদান কৰি তাৰ ওপৰতে ধ্যান দি নচাৰ বাবে নৃত্যই মানুহক সুখ অনুভৱ কৰোৱায় বা নৃত্য কৰিলে মানুহে বহুতো দুখ খন্তেক সময়ৰ বাবে হ'লেও যোৱাব পাৰে